মোৰ ভণ্টি বাইদেউ জীয়ৰী অথবা বান্ধৱীয়ে যিমান ইচ্ছা সিমানলৈকে পঢ়াটো মই বিচাৰোঁ তেওঁলোকে যাতে শিক্ষাৰে নিজক স্বাৱলম্বী কৰিব পাৰে আৰু নিজৰ ভৰিৰ ওপৰত নিজেৰ থিয় দিব পাৰে সেয়েহে তেওঁলোকৰ বাবে শিক্ষা অত্যন্ত জৰুৰী আৰু মই বিচাৰোঁ তেওঁলোকে সেইমতেই পঢ়া শুনা কৰক ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন বাধাৰ সন্মুখীন হোৱা দেখা যায় ক'বলৈ গ'লে দেখা যায় আগৰ দিনত যেতিয়া ছোৱালী ঘৰখনত জন্ম হয় আৰু এজন ল'ৰা জন্ম হয় তেতিয়া মাক দেউতাকে ল'ৰাজনৰ প্ৰতি বেছি গুৰুত্ব প্ৰদান কৰিছিল ছোৱালীজনীক শিক্ষা দিনো কি হ'ব ছোৱালীজনী বিয়াহে হৈ যাব তেওঁলোকৰ এনেধৰণৰ ভাষ্য আছিল কিন্তু বৰ্তমান যুগ সলনি হ'ল ল'ৰাৰ সমানে সমানে ছোৱালীও পঢ়া পঢ়িবলৈ আগবাঢ়ি আহিলে মাক দেউতাকে ছোৱালীকো পঢ়াৰ প্ৰতি আগ্ৰহ দেখুৱালে আৰু চৰকাৰৰ যি শিক্ষাৰ বাবে দিয়া আঁচনি সেই আঁচনিৰ জৰিয়তে ছোৱালীসকলে বিনামূলীয়াকৈ পঢ়াৰ সুবিধা লাভ কৰিলে গতিকে বৰ্তমান ছোৱালীয়েও ইচ্ছা কৰিলে যিমান দূৰ পঢ়িবলৈ ইচ্ছা কৰে সিমান দূৰলৈকে পঢ়িব পাৰে আৰু সেয়া হয়তো সমাজৰ বাবে অত্যন্ত ভাল খবৰ কোনো ছোৱালীয়ে বৰ্তমান নপঢ়াকৈ কোনো ল'ৰাৰ লগত বিয়া হৈ স্বামীৰ অধীন হৈ থাকিব নালাগে যিহেতু ছোৱালীয়ে পঢ়া শুনা কৰে তেওঁলোক শিক্ষিত গতিকে তেওঁলোকে জানে কোনটো সঁচা কোনটো শুদ্ধ কোনটো ভুল আৰু তেওঁলোকে নিজৰ জীৱনসংগী নিজে নিৰ্বাচিত কৰিব পাৰে গতিকে দেখা যায় যে শিক্ষা লোৱাটো ছোৱালীৰ বাবে অন্যন্ত আৱশ্যকীয়